ফটোগ্ৰাফ বুলি ক'বলৈ গ'লে খুব সৰুৰ পৰাই ফটোগ্ৰাফৰ প্ৰতি এটা এক দুৰ্বলতা আছিলে আৰু আঠ বছৰ বয়সৰ পৰাই নাচিছোঁ গান গাইছোঁ এই সকলোবোৰ কৰোঁ আৰু সকলোবোৰ কেমেৰাতে আবদ্ধ কৰি ৰাখো আৰু আনে যি কৰে কিবা ক'ৰবালৈ গ'লে এটা সুন্দৰ পৰিৱেশ দেখিলে সেই পৰিৱেশটো মই মোৰ ফটোগ্ৰাফত আৱদ্ধ কৰি ৰাখো আৰু পিছত সেইবোৰ সকলোকে দেখুৱাওঁ আৰু যেতিয়া সকলোৱে কয় সুন্দৰ হৈছে বুলি খুবেই ভাল লাগে আৰু সৰুৰ পৰাই এই ফটোগ্ৰাফৰ ওপৰত চখ আছিল আঠ বছৰ বয়সৰ পৰাই ফটোগ্ৰাফ কৰিছ কৰিছোঁ ফটো মাৰিছোঁ নৃত্য কৰিছোঁ